কটনৰ শাৰী মোৰ বেছি ভাল লাগে তাৰ হেৰিবোৰো গৰমৰ কাৰণে কটনৰ শাৰীবোৰ পিন্ধি ভালেই লাগে বহুত ভাল আৰু চিফনৰ শাৰীও ভাল পাওঁ মই কোমল যে সেইকাৰণে মই বহুত ভাল পাওঁ চিফনৰ শাৰী কটনৰ শাৰী এইবোৰ বহুত ভাল লাগে তাৰমানে পিন্ধি